আমাৰ বৰপেটা ডিষ্ট্ৰিকত স্কুল কলেজ যিবিলাক শিক্ষানুষ্ঠান আছে শিক্ষানুষ্ঠান হওক বা শিক্ষানুষ্ঠান হওক বা বহুতো সামাজিক কামত প্ৰযুক্তিবিদ্য়াৰ যেনে কম্পিউটাৰ ম'বাইল ফোন আদি ব্য়ৱহাৰ কৰা হয় আৰু লগতে আমি সকলোৱে স্কুল কলেজত স্কুল কলেজত যিবোৰ শিক্ষা দিয়া হয় বেছিভাগ ম'বাইল ম'বাইল বা কম্পিউটাৰ সেইবোৰৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয় লগতে মোৰ সৰুৰ পৰাই মোৰ সৰুৰ পৰাই শিক্ষা সেই শিক্ষাত প শিক্ষাদান স্কুল কলেজত পঢ়িছোঁ কিন্তু বেছিভাগ শিক্ষা ম'বাইল বা ম'বাইল স্মাৰ্ট ফোন বা কম্পিউটাৰ এইবোৰৰ জৰিয়তে মানে তাত চাই পেলাই শিক্ষা প্ৰদান কৰা হয় আৰু

যিবিলাক আজিলৈকে যিবিলাক ইঞ্জিনিয়াৰ হৈছে ইঞ্জিনিয়াৰিং কৰিছে বা ইঞ্জিনিয়াৰ ক'ৰ্ছ কৰি আছে সিহঁতে সিহঁতে বেছিভাগ প্ৰযুক্তিবিদ্যাই প্ৰযুক্তিবিদ্যা সিহঁতৰ অতিকৈ আৱশ্যক আৰু যিবোৰ ইঞ্জিনিয়াৰ আজিলৈকে হৈছে সেইবোৰক সেইবোৰ বহুতো ধৰণৰ প্ৰযুক্তিবিদ্যা বনাইছে আৰু বহুতো ধৰণৰ সা সামগ্ৰী সিহঁতে বনায় লগতে অঁ সিহঁতে যিটো প্ৰচেছত এইবোৰ নতুন নতুন প্ৰযুক্তিবিদ্যা আমাৰ মাজলৈ আনি আছে এনেদৰে যদি আনি থাকে আগলৈ আমাৰ দেশখন আৰু উন্নত হ'ব আৰু আমি ইয়াৰ পৰা বহুতো শিকিবলগীয়া বস্তু আছে আৰু এনেদৰে যদি ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰ যিবোৰ ষ্টুডেন্ট আছে সেইবোৰে যদি এনেদৰে নতুন নতুন বস্তুবোৰ বনায় তেনেহ'লে আমাৰ সমাজখনৰ অঁ সমাজখনৰ লগতে দেশখনো আৰু এখোপ ওপৰলৈ যাব আৰু লগতে লগতে প্ৰযুক্তি বিদ্যা বহুতো ধৰণৰ আছে